মোৰ ব্যক্তিগত লক্ষ্য আছে মই নাম গাই ভাল পাওঁ মোৰ সৰুৰ পৰা নাম গাওঁ মই মই নাম গাওঁ আৰু মই ল'ৰা ছোৱালীয়ে নাম গালেও ভাল লাগে মোৰ লগৰ মানুহবিলাকে নাম গালেও ভাল লাগে তেনেকৈ গাই আহিছোঁ দেখি আহিছোঁ আমি সৰুতেও দেখিছিলোঁ আইসকলে নাম লয় বোপাইসকলে নাম লয় নামঘৰত নাম কীৰ্তন কৰে বহুত ভাল লাগে মানে মনটো যেন বহুত মানে কিবা পবিত্ৰ পবিত্ৰ লাগে আৰু সঁচাকেই আমি ভাদমহীয়া নাম লওঁ আৰু জেঠমহীয়াও তেনেকৈ নাম লওঁ আমাৰ ভাদমহীয়া হ'লে আমি গোটেই গোপিনীবিলাক নামঘৰ ভৰি থাকে নাম লৈ ইমান ভাল লাগে খোল বাজে নেগেৰা বাজে তাল বাজে তেনেকৈ নাম লৈ বহুত ভাল লাগে আৰু আমি তেনেকৈ আমাৰ নামঘৰত সকাম পাতিলে আমাৰ নাম চলে ল'ৰাবিলাকেও চ সৰু সৰু ল'ৰা ছোৱালীবিলাকেও চলে আমাৰ গোপিনীসকলেও চলে বোপাইসকলেও চলে এনেকৈ ভাদমহীয়াটো প্ৰায় আমি তেনেকেই ফূৰ্তি ফাৰ্তাকেই পঠিয়াওঁ আৰু নামঘৰলৈ যোৱা লগে যে আৰু মনটো বহুত ভাল লাগি যায় তেনেদৰে আমি মানে মোৰ ঘৰৰ মানুহবিলাকেও অকণমান সাহস দিয়ে যে যোৱা নামলৈ এলাহ নকৰিবা নাম গালে ভাল লাগে আৰু সিহঁতিও মোক কয় যে গাওঁক মা ভাল লাগে এনেকেদি তোমালোকে যেন আগলৈও ওপৰলৈ যাব পৰা এনেকৈ কয় মানুহজনেও ভাল বুলিয়ে কয় গোৱা যোৱা বুলি কয় আৰু মানে মই নাযাওঁ বুলি ক'লেও সিহঁতি মোক যাবলৈ কয় আৰু মোৰ বহুত ইচ্ছা আছে মানে মোৰ সৰুৰ পৰা এটা ইচ্ছা আছিলে মই টি ভি পৰ্দাত ওলাবলৈ আমি এনেকেও যোগাযোগ কৰিছিলোঁ গোটেই আইসকলে এনেকেই গুৱাহাটীলৈ যাম গুৱাহাটীত গৈ মানে নামৰ প্ৰদৰ্শন কৰিম আমি এনেই গাঁৱত সকামে নিকামে নাম গাওঁ মৃতকৰ কাজ হ'লে আমি তেনেকেই নাম পাৰ্টি গাওঁ আৰু আমাৰ নামৰ মানে প্ৰেকটিচ হয় আৰু কমপিটিচনত যাওঁ কমপিটিচনত গ'লে আমি পাওঁ তেনেকেদি পাই এনেই ভাল লাগে পালে ভাল লাগে আৰু কিন্তু আমি গুৱাহাটীলৈ যাবলৈ বহুত ইচ্ছা আছিলে ইচ্ছা হৈ আছিলে যদিও আমাৰ অকণমান খেলি মেলিৰ কাৰণে আমি এতিয়া যাব নোৱাৰিলোঁ সেইটো কাৰণে মনটো বেয়া লাগিছে কিন্তু এটায়ে মানে বহুত ইচ্ছা আছে যে আমি হেৰিত টি ভি পৰ্দাত ওলাবলৈ আমিও এতিয়া যোগাযোগ কৰি আছো টি ভি পৰ্দাত ওলাম বুলি বহুত আশা আছে জানো কি কৰিব পাৰোঁ